মই ঘৰৰ পৰা বাহিৰলৈ গ'লে বেছিদিনৰ কাৰণে গছ গছনিবোৰ আমাৰ পৰিয়ালৰ সদস্যসকলে

আপডাল কৰে আমাৰ ঘৰত ৰখা ফুলৰ টাববোৰ বা ফুলৰ পুলিবোৰত ঘৰৰ পৰিয়ালৰ সদস্যসকলে পানী দিয়ে

যি ব্যৱস্থা ল'ব লাগে অন্য প্ৰাণীয়ে যাতে নষ্ট কৰিব নোৱাৰে তাৰ কাৰণে তেওঁলোকে যত্ন লয় মই বাহিৰ বেছিদিন বাহিৰলৈ গ'লেও আমাৰ ঘৰৰ যিবোৰ যিবোৰ গছ গছনি থাকে সেইবোৰৰ কোনো অনিষ্ট নহয় আমাৰ পৰিয়ালৰ সদস্যসকলে সেইবোৰৰ সঠিক যতন লয় বিশেষভাৱে গৰু ছাগলীয়ে নষ্ট কৰিব পাৰে বাবে যিবিলাক সৰু সৰু গছৰ পুলি থাকে সেইবিলাকত জেওৰাৰ ব্যৱস্থা কৰে যাতে গৰু ছাগলীৰ দৰে অন্য প্ৰাণীয়ে সেইবোৰ নষ্ট কৰিব নোৱাৰে খাই পেলাব নোৱাৰে এইবোৰ আমাৰ ঘৰৰ পৰিয়ালৰ সদস্য সকলেই যতন লয় আৰু সৰু সৰু যিবিলাক গছৰ পুলি থাকে বেছিদিন যদি বৰষুণ নহয় তেনেহ'লে আমাৰ পৰিয়ালৰ সদস্যসকলে সেইবোৰত পুখুৰীৰ পৰা পানী আনি তাত দিয়ে আৰু তেনেদৰে খৰাঙৰ পৰা গছৰ পুলিটো ৰক্ষা কৰে আৰু বিশেষভাৱে গৰু ছাগলীয়ে নষ্ট নকৰিব নকৰাৰ কাৰণে ওচৰত গৰু ছাগলী ধৰ দিয়াৰ গৰু ছাগলী ওচৰত দিয়াৰ ব্যৱস্থা নকৰে আৰু বিশেষভাৱে এই গছ গছনিবোৰৰ যতন লয় আমাৰ পৰিয়ালৰ সদস্যসকলে